শিক্ষাত ক্ৰীড়াৰ ভূমিকা ছাত্ৰীৰ জীৱনত শিক্ষাত ক্ৰীড়াটোৰ প্ৰয়োজন আছেই মানে আমি যদি চাব যাওঁ সেইটো ক্ৰীড়া নোহোৱাকেতো একো নহয়গে আমি চাব গ'লে সেইটোৱেই পাওঁ যে ইয়াৰ প্ৰয়োজনটো বহুত বহুত মানে বহুত বহুত শিক্ষাৰ প্ৰতি আগ্ৰহটো থাকে মানুহে পঢ়েও শিক্ষা অৰ্জন কৰে তাৰপিছতো

এইটো হেৰি অলপ নহয়গে কিন্তু ইয়াৰ পৰা বহুত লাভ লাভ উঠাব পাৰে আৰু যদি চাব যাওঁ আমি ক্ৰীড়াৰ এটা বিশেষ অৱদান থাকে মানুহৰ নিজৰ মানুহৰ নিজৰ জীৱনত আৰু শিক্ষাই কেতিয়াবা মানুহক আমনিও পায় কেতিয়াবা কৰি আমনি পায় পঢ়িও আমনি পায় মানুহে তাৰপিছতো ক্ৰীড়াৰ লাভ আমি দেখা পাওঁ আজিৰ আজিৰ যুগত শচীন টেণ্ডুলকাৰে হওঁক বা বিৰাট কোহলী হওঁক বা মহেন্দ্ৰ সিং ধোনীয়েই হওঁক তেওঁলোক আজিৰ যুগত খেলাৰ পৰাহে আগ বাঢ়িছে আৰু হয়তো পঢ়াতো তেওঁলোক ভাল আছিল কিন্তু আজিৰ যুগত কাৰেন্ট স্টেজত ক্ৰীড়াৰ ওপৰত ইমান ভাল নাভাবে কয় যে নিজৰ ল'ৰা ছোৱালীক অকল পঢ়াবই লাগে এই তেনে ক্ষেত্ৰত দেখা যায় যে ক্ৰীড়াৰ ক্ৰীড়াৰ মানুহৰ প্ৰতি লাভ লাভ হ'ব লাগে লাভ পাইয়ো লাভ হ'ব ক্ৰীড়াৰ দিশত যিহেতু মানুহৰ জীৱনৰ এটা অন্য়তম অংগ ইয়াত ক্ৰীড়া কৰি থাকিব লাগে লাভ পাইয়ো আজি ক্ৰীড়াটো মানুহৰ দিশ আৰু এটা বহুত উন্নত সেই ধৰণৰ বহুত ধৰণৰ খেলা হৈছে খেলাৰ আৰম্ভণি কৰিছে চৰকাৰে ক্ৰীড়াৰ প্ৰতি যেনে খেল' ইন্দিয়া নামৰ এটা প্ৰগ্ৰেম কৰিছে চৰকাৰে এইটোৰ প্ৰতি মানুহ জাগ্ৰত হৈছে আৰু এনেবোৰতে মানে লাভ হেছে আৰু লাভৱান হৈছে যদি চাব যাওঁ ক্ৰীড়া মানুহে বহুত লাভালাভ কৰিছে আৰু এইবোৰতো মানুহে নিজেই বহুত বহুত লাভ পাইছে বুলি আমি